অ' বঞ্জিত অ' হেৰি হ'ল এই আমি কমিটি ভাওনাখন চাব যাম বুলি ভাবিছিলোঁ এই চৰাইবাৰীত যে চলি আছে অ' মানে আমাৰ লগৰ কেইজনমান যাম বুলি ভাবিছিলোঁ তুমি কি কৰা তুমিও যাবা নেকি অ' যাম আৰু মানে আমি ছয়জন সাতজনমান যাম মানে এই মই যাম তাৰপিছত এনেকৈ ধিমানহঁত এনেকৈ যাব আপুনি বা কি কয় আপোনাৰ যদি যাব মন আছে মানে আমি আপোনাকো ধৰিলো হয় আৰু মানে এই গাড়ী মানে এখন মানে ভাৰা গাড়ী ল'ম বুলি ভাবিছোঁ টেম্পু চেম্পু নহ'লে এখন মানে মেজিক চেজিক লৈ কেনে যাম আৰু মানে চৰাইবাৰীহে বেছিটো দূৰ নহয় কমিটি ভাওনা হ'ব জল্ডি মানে অকণমান সন্ধিয়াকৈ আৰম্ভ হ'ব বুলি কৈছে আঠমান বজাত আমি সাতটামান বজাত ইয়াৰ পৰা গ'লে তাত গৈ কেনে মানে অকণমান মানে ভাওনা চাওনা চাই কেনে অকণমান ৰাতিকৈ আহি ঘূৰি আহিম আৰু ভাৰাটো এতিয়ালৈকে গাড়ীখন ধৰা নাইটো ভাৰা গাড়ীখন মানে মানুহকেইটা আগতে হিচাপ কৰি লৈছোঁ আমিটো এতিয়া আঠটামান হ'লোয়ে ভাৰা যিমান হয় সেইখিনি ভাগ বতৰা কৰি ল'ব লাগিব আৰু গোটেইকেইটাই ঘূৰা ফুৰাটো তাতে যায় নে কি ঘূৰিব মানে ভাওনা হে চাব যাম ভাওনাটো চাম অলপ টাইম বহিম বহি কেনে ভাওনা শেষ হোৱাৰ পিছত গুচি আহিম আৰু চৰাইবাৰীৰ পৰা আ আৰু আপোনাৰ কোনোবা লগৰ যাব নেকি অ' সুধি চাওকচোন যদি মানে আৰু এজন লগ হয় আমি মানে দহজন হ'ম তেতিয়া দহজন হ'লে মানে ভাৰাটো অকণমান কম হৈ যাব গাড়ীখনৰ মানে দহজন হ'লে ভালকৈ যাম আৰু ভালকৈ যাম মানে সন্ধিয়া চাৰে সাতটা মান বজাত যাই ভাওনা চাওনা চাই একে দহ চাৰে দহমান বজাত গুচি আহিম আৰু হয় দিয়ক আপুনি তাক ভালদৰে সুধি লওক কথাটো সুধি কেনে মোক এই গধূলি ভিতৰত জনাই দিব হা মানে মই গাড়ীখনৰ ধৰিব লাগিব নহয় বাকীকেইটা লগতো মই কমফাৰ্ম হৈ লওঁ আপুনি মোক গধূলি ভিতৰত কথাটো জনাই দিব ঠিক আছে অ' দিয়ক দিয়ক